গ্ৰাম্য অঞ্চলত কৃষকৰ বহুত সমস্যাৰ সন্মুখীন হোৱা দেখা যায় বিশেষকৈ বতৰৰ কাৰণে বাট চাই থাকিব লগা হয় কেতিয়াবা বৰষুণ নাইকিয়া হ'লে খৰাং হয় তেতিয়া জলসিঞ্চলৰ অভাৱ আৰু এই জলসিঞ্চনৰ অভাৱ পূৰ কৰিবলৈ মানে আৰ্থিক দুৰৱস্থাৰ কাৰণেও মানে দিগদাৰ হয় আৰু সেই আৰু কেতিয়াবা আকৌ অধিক পানী হ'লেও খেতি কৰিবলৈ অভাৱ হয় অসুবিধা হয় আৰু সৰু সৰু খেতিয়কবিলাকৰ বিশেষকৈ এইবোৰ ট্ৰেক্টৰ আৰু বা এইবোৰ ধান দোৱা মেচিন আদি এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰে সেয়ে বহুত অসুবিধাৰ সন্মুখীন হয় এইবিলাক যোগাৰ কৰি ল'বলৈও ধনৰ অভাৱ আৰু সেইটো কাৰণে বতৰৰ কাৰণেও দিগদাৰ হয় সৰু সৰু খেতিয়কবিলাকে বিশেষকৈ মানে সাৰ প্ৰয়োগ কৰিবলৈও অসুবিধা হয় আজিকালি সাৰ প্ৰয়োগ নকৰিলেও খেতি ভাল নহয় আৰু কি মাটিত কোনডখৰ মাটিত মানে কিমান সাৰ প্ৰয়োগ কৰিব লাগে সেইখিনিও ভাল ধৰণে নাজানে সেইটো কাৰণে খেতিখিনি ইমান মানে সকলো খেতিয়কৰ মানে সৰু সৰু খেতিয়কবিলাকৰ খেতি ইমান উন্নতো নহয়গৈ সেইটো কাৰণে আজিকালি মানে যিখিনি চৰকাৰে যিখিনি মানে কৃষি বিভাগৰ পৰা মানে প্ৰশিক্ষণ পোৱা যায় সেইখিনি মানে ল'ব নোৱাৰে সেইখিনি ল'ব পৰা হ'লে মানে উন্নতি হ'লহেঁতেন কৃষি